হেল্ল' অঁ দাদা এইটো ফ্লিপকাৰ্টত লাগিছেনে অঁ মই যে যোনটো পেণ্ট অৰ্ডাৰ কৰিছিলোঁ তাৰ বাবে আগতীয়াকৈ যে পে'মেণ্ট কৰি ৰাখিছিলোঁ সেইটো মই কেঞ্চেল কৰিছোঁ আপুনি মোৰ অৰ্ডাৰ কেঞ্চেল কৰি ৰিফাণ্ডটো মোৰ ৱালেটত ভৰাই দিবচোন অঁ পাৰিবনে